হেল্ল'

এতিয়া ভালে চলি আছে বজাৰৰ দামটো কি ক'ম আৰু দাদা আগৰ নিচিনা পোৱা নাই আৰু এতিয়াতো মানে আমাৰ ষ্টেটততো মই বিক্ৰী কৰিব নোৱাৰোঁ পঠালে আৰু যি এক্সপৰ্টৰ দামটো হয় সিমান দামটো নাপাওঁ আৰু নোপোচাই আৰু কি ক'ব আৰু ভাড়াতে বিক্ৰী আছোঁ অ অ ঠিক আছে বাৰু আপুনি অ ঠিক আছে আপুনি যদি ল'ব খুজিছে নিশ্চয় আশা কৰিছোঁ আপুনি ভাল দামেই দিব বৰ কষ্ট কৰা হয় ন' ভাল দাম নাপালে ভাল নালাগে

অ ঠিক আছে ঠিক আছে অ ঠিক আছে অ